অঁ দাদা এই মই মৰাণৰ পৰা কৈছিলোঁ অলপ আগত যে আপোনাক মই অৰ্ডাৰ এটা দিছিলোঁ অঁ অঁ চাওমিনৰ হয় আপুনি এটা কাম কৰিবচোন তাত চাওমিনৰ লগত চচ আৰু চাটনি দি দিব হয় অঁ লগত আৰু ম'ম' তিনি প্লেট পেক কৰি দিব হয় হয় অঁ ঠিক আছে ঠিক আছে